কল্য়াণ দা অঁ ভাল ভাল আপোনাৰ অঁ এই অকণমান বাৰীত লাগিছোঁ মানে এই অঁ কামত আছোঁ অকণমান কাইলৈ অকণমান আধা কৰিলোঁ আজি বাকী কামবোৰ কৰিব লৈছোঁ মানে তাকে আপোনালোকৰ খা খবৰ খেতি চেতি কিবা বাৰীত কিবা লগালেনে অঁ আচ্ছা চৰকাৰী আঁচনি সৰু এটা পালোঁ এইটো তাৰমানে অলপ এই ছাবছিডিবোৰ থাকে যে ছাবছিডিবোৰ থাকে যে এইটো অলপ সৰু এটা পাইছিলোঁ তাৰপৰা আৰু এই অকণমান গুটি চুটি কিবা এই লাই মূলা সেই গুটি সেই মানে কৰিলোঁ ত' পানীৰ কাৰণে খেতিটো ইমান ভাল হোৱা নাই যদিও পানী নিজে পাইপেৰে সেই পাম্পৰ দ্বাৰা অকণ সেই ক কৰি আছোঁ মই সেই খেতিবোৰ মানে

অঁ মোটামুটি লাইটো পালেংটো ইমান ভাল নাই বাৰু মানে লাইটো ঠিকেই আছে মূলা ঠিকে আছে ফ্ৰেঞ্চবিন অকণমান লগালোঁ এইটো মোটামুটি ঠিকেই আছে মানে বজাৰত মেলিব পৰা হৈছে আৰু লাহেকৈ আৰু নিজৰ ধৰক মটৰটো অকণমান খাবলগীয়া হয় এয়া তেনেকৈ আপোনাৰ কৰিছেনে কিবা খেতি আচ্ছা আচ্ছা আচ্ছা বাকী ঠিকমতে হৈছেনে এই পাচলিবোৰ অঁ অঁ অঁ অঁ বাকী কিবা আঁচনি আঁচনি দ্বাৰা কিবা আচ্ছা আচছা এনেই যিবোৰ কৰিছে মোটামুটি ৰিজাল্টটো ঠিকেই আছে পানী তেনেকৈ নাই পোৱা বৰষুণটো দিয়া নাই এইকেইদিন পানীটো ভাল হ'লে অকণমান ভাল হ'লহেঁতেন এই খেতিবোৰ খোৱা বোৱা কৰিমগৈ এতিয়া মানে এই জাষ্ট এই খেতি বাৰীৰ পৰা ওলাই আহিলোঁ এতিয়া গা পা ধুই মেলি মানে অকণমান বজাৰ ছিজনেল মূলা উঠালোঁ তাৰপৰা খেতি হেৰি পৰা মূলা আৰু লাই দি আহোঁ মানে পাইকাৰী লৈ যাবহি পিছে তেনেকুৱা মানে সব আৰু বজাৰত বিকিবলৈ সময়টো কম যে নিজে বাৰীত লাগিবলগীয়া হয় যে সেইটো কাৰণে ধৰি লওক পাইকাৰী দি দুজন আছে মানে তেওঁ ঘৰৰ পৰা বাৰীৰ পৰা লৈ যায়হি আহি তেওঁ মানে বজাৰত বিক্ৰী কৰে এইবোৰ ঘৰলৈ ঘৰৰ পৰাই নিজেও লাগি যায় মই লগত অঁ জানে নহয় মই মই আমাৰ মানুহ কম অকলে যে সব চাবলগীয়া হয় যে অঁ তেনে সময় পালে আহিবানা চাবৰ কাৰণ আহিবচোন এনেই ভাত খোৱাকৈ আহিব অঁ ভাত খোৱাকৈ আহিব বাৰীও চা খেতিও চালে কি হ'ল কেনেকৈ হ'ল নহ'ল সময় আমি খেতি কৰা মানুহ আমি তেনেকৈ সময় উলিয়াব লাগিব নিজে

সময়টো যে মিলে এদিন

ঠিক আছে এৰিছোঁ নাই ঘৰ নাই পোৱা এই অকণমান দূৰত আছোঁ মানে ঠিক আছে তাৰমানে ঘৰ গা ধুব লাগে যে ভাত চাত খোৱা নাই যে তেওঁলোকে ভোক লাগিছে অঁ অঁ আহিব আপুনি সময় উলিয়াই আহিব ঠিক আছে পাক এটা মাৰিব